হেল্ল' গগৈ কেব এজেঞ্চী গগৈ গগৈ কেব এজেঞ্চী আমি আমাৰ ঘৰৰ পৰা আপোনাৰ হাতীগাঁৱৰ পৰা পৰ্যটনস্থলী আমাৰ হাবুঙলৈ যাব লাগিছিল হাবুঙলৈ যাবৰ কাৰণে আপোনাৰ আমি চাৰিজন মানুহ যাব কাৰণে এখন কেব লাগিছিলে চাৰিজন মানুহ যাব পৰা এখন কেবৰ আপুনি হাতীগাঁৱৰ পৰা হাবুঙলৈকে আপুনি কিমান টকা ল'ব অঁ চাৰিজন মানুহ গ'লে বাৰশ টকা ল'ব ঠিক আছে চাৰিজন মানুহৰ বিপৰীতে যদি আমি একেডোখৰ স্থানৰ পৰা যদি হাবুঙলৈকে আমি ছজন মানুহে যাব বিচাৰোঁ তেতিয়া কিমান টকা ল'ব ছজন মানুহ যাব বিচৰা এখন কেব হ'লে আপুনি ষোল্লশ টকা ল'ব অঁ হয় ঠিক আছে আমি ইতিমধ্যে আমি আপোনাৰ চাৰিজনৰ কাৰণে এখন কেবত আপুনি বাৰশ টকা যিহেতু কৈছে আৰু ছজনৰ কাৰণে আপুনি ষোল্লশ টকা কৈছে ঠিক আছে দিয়ক ধন্যবাদ গগৈ কেব এজেঞ্চী আপোনাক মই মোৰ আপোনাৰ আপোনাৰ হোৱাটচ্এপ আপোনালোকৰ এজেঞ্চীৰ হোৱাটচ্এপ নম্বৰত মই মোৰ ল'কেচনটো পঠাই দিছোঁ আপুনি আহি আপোনাৰ কেবখন লৈ আমাক যাবৰ কাৰণে আমাৰ হাতিগড়ৰ ল'কেচনটোৰ পৰা আমাক উঠাই কিনে লৈ যাব